আচলতে জিনচ্ পেণ্টবোৰ পিন্ধিবলৈ বা জিনচৰ কাপোৰবোৰ পিন্ধিবলৈ বহুত সুবিধা হয় ই আৰামদায়কো হয় আৰু ৰেংলাৰ জিনচটো পিন্ধিবলৈ বেছি সুবিধা হয় এইটো ব্ৰেণ্ডৰ কাপোৰবোৰ আচলতে সদায় সুবিধাজনক হয়